অঁ হেৰি মানে নেক্সট মান্থত অহা মাহত বিশ তাৰিখে আমাৰ বিয়া আছে তাৰ বাবে মই কেইযোৰমান মেখেলা চাদৰ চাবলৈ আহিছিলোঁ আপোনাৰ দোকানত এতিয়া কি কি মানে বৰ্তমান কোনটো কোনটো চলি আছে সেইখিনি দেখুৱাবচোন প্ৰথমে হয় হয় পলী পাটটো কেনেকুৱা বাৰু হেৰি দাম তাৰ

আৰু পিয়ৰ পাটটোৰ দাম কেনেকুৱা হ'ব আপোনাৰ তাত হয় পিছে বেছি অলপ দাম দামটো বেছি কৈছে নেকি আপুনি পিয়ৰ পাটৰ হয় হয় নুনী পাটৰ দামটো কেনেকুৱা হ'ব হয় নশ নশ টকাৰ কোৱালিটিটো কেনেকুৱা হ'ব বাৰু আপুনি অলপ দেখুৱাবচোন সেইটো হয় হয় হয় ভালেই এই এই হেৰি ৰঙা আৰু হেৰি ৰঙৰটো দেখুৱাবটোন অলপ মুগা ৰঙৰ যিটো হেৰি আছে মিশ্ৰণ আছে সেইটো দেখুৱাবচোন

সেইটো ধোৱাৰ পিছত পাতল হৈ যাব নেকি অলপ বেছিকে হয় আৰু ৰাণী ৰাণী ৰঙৰ হ'ব নেকি ৰাণী পিংক গুলপীয়া হয় হয় হয়

হয় এতিয়া আপুনি অঁ এইযোৰ এইযোৰ ধুনীয়া লাগিছে অঁ এইযোৰ পেক কৰি দিয়ক অঁ